আমাৰ চাৰিওফালে চাফ চিকুণকৈ ৰখোৱাতো আমাৰ কৰ্তব্য আৰু ঘৰখন পৰিষ্কাৰ কৰি বা ৰাস্তা পদূলি সেইবোৰ চাফ চিকুণকৈ থাকিলে নিজৰে ভাল লাগে আৰু ঘৰবোৰ ঘৰৰ হৰা পোছা সেই দি থাকিলে ভাল বেমাৰ আজাৰ পৰাও আঁতৰত থাকিব পাৰি নিজৰ পৰি নিজৰ গা যেনেকৈ চাফ চিকুণ কৰোঁ জেগা পদূলি ঘৰ দুৱাৰ সেইবিলাকো চাফ চিকুণ কৰি থাকাতো উচিত